আমি দৈনন্দিন কথা বতৰা বা বাৰ্তালাপত আমাৰ অসমীয়া ভাষাৰ কিছুমান জতুৱা ঠাঁচ ব্যৱহাৰ কৰোঁ সেই জতুৱা ঠাঁচবিলাক আমাৰ স্বতঃস্ফূৰ্তভাৱেই কেতিয়াবা আহি যায় মুখত সেইবিলাকৰ অৰ্থ আছে এনেই আমি এই জতুৱা ঠাঁচবিলাক ব্যৱহাৰ নকৰোঁ ইয়াৰ সাৰাংশ আছে অৰ্থ আছে এতিয়া ধৰক যি মূলা বাঢ়িব দুপাততে চিন যি মূলা বাঢ়িব দুপাততে চিন এই কথাষাৰ এই বাক্যষাৰ আমি কৈ দিওঁ কিন্তু বহুলোকে ইয়াৰ তত্বটো বুজি নাপায় ঘপককৈ এতিয়া বুজিব পৰাকৈ আমি ক'বলৈ হ'লে আচলতে মূলা আমি ৰুলে বা সিঁচিলে সেই মূলা পুলিটো কেনেকুৱা হ'ব কি কৰিব আমি দুপাত ওলাওঁতেই ধৰিব পাৰোঁ যিহেতু মূলাৰ গছজোপাৰ ধৰণ কৰণ সকলোবিলাক চাই আমি ক'ব পাৰিম যে এই মূলা পুলিটো বা এই মূলা গছজোপা ভাল হ'ব আমি খাবলৈ পাম ঠিক তেনেকৈ এই বস্তুটো মূলাৰ লগত তুলনা কৰিছে আমাৰ কিছুমান কথাত এতিয়া ধৰি লওক সৰু ল'ৰা ছোৱালী সৰুতে এই ল'ৰা ছোৱালীবিলাক এতিয়া যেতিয়া নাৰ্চাৰী বা ল'ৱাৰ ক্লাছত পঢ়িবলৈ যায় বা এল পি স্কুলত পঢ়িবলৈ যায় তেতিয়া যদি সেই ল'ৰাটোৰ আমি মনত তেওঁলোকৰ সূক্ষ্ম চিন্তা মন মগজুৰ যদি উত্থান দেখিবলৈ পাওঁ খুব ভাল ধৰণৰ ফলাফল লাভ কৰে খুব ভালদৰে পঢ়া শুনা কৰে তেতিয়া আমি নিশ্চয় গম পাওঁ সেই ল'ৰাটোৱে ভৱিষ্যতে এদিন আমাৰ গাঁওখনৰ কিবা এটা নাম কৰিব বা আমাৰ অঞ্চলটোৰ কিবা এটা সুনাম কঢ়িয়াই আনিব বা আমাৰ ৰাজ্যখনৰ দেশখনৰ কিবা এটা গৌৰৱ আনিব গতিকে এই জতুৱা ঠাঁচবিলাক আমি ব্যৱহাৰ কৰি তেনেদৰে আমি উদাহৰণস্বৰূপে তেখেতসকলক দেখুৱাই আগবাঢ়ি যাবৰ বাবেও আমি উৎসাহিত কৰোঁ তেওঁলোকক আৰু কিছুমান আছে জতুৱা ঠাঁচ অকল সেয়াই নহয় বহুত আছে অসমীয়া ভাষাত এতিয়া আমি কওঁ কেতিয়াবা কিছুমান লোকে এতিয়া ধৰক কিবা এটা কাম কৰিবলৈ যাওঁতে পাৰোঁ বুলি আগবাঢ়ি যায় কিন্তু প্ৰকৃততে সেই বস্তুটোৰ ওপৰত সেই বিষয়টোৰ ওপৰত সম্যক জ্ঞান নাই জ্ঞান নাই তথাপিতো তেওঁ সাহজ এটা কৰি গুচি যায় কিন্তু যেতিয়া কৰিব নোৱাৰে এতিয়াতো তেওঁ সেই কামটো পৰা আঁতৰি যাবলগীয়া হয় বা সেই কাৰ্যত বিফল হয় যেনে ধৰক আমি তেনেধৰণত ব্যৱহাৰ কৰোঁ এনেকুৱা ধৰণৰ জতুৱা ঠাঁচ বোলে নাচিব নাজানে চোতালখন বেয়া গতিকে তেওঁ প্ৰকৃততে নাচিবই নাজানে এনেই চোতালখনৰ বদনামটো দি তেওঁ হাত সাৰিব বিচাৰিছে যেন তেওঁ ধুনীয়াকৈ নাচিবহে পাৰে যেন কিন্তু তেওঁ সেই নচাৰ বিষয়ে সম্যক জ্ঞানো নাই তেওঁ নাচিবও নাজানে অথচ চোতালখনৰ বদনাম দিয়ে তেওঁ সেইদিনটোৰ পৰা আঁতৰি আহিব বিচাৰিছে বা সেই সমাজখনৰ পৰা আঁতৰি আহিব বিচাৰিছে গতিকে এনেধৰণৰ বহুত আমাৰ জতুৱা ঠাঁচ আছে সেই জতুৱা ঠাঁচবিলাক আমি সময় অনুপাতে এনেধৰণে ব্যৱহাৰ কৰোঁ